অঁ এইটো দিচামণি হয়নে বাৰু অঁ তুমি হেৰি তুমি বুলিয়ে কৈছোঁ দেই মই মই মানে হেৰি এই এগৰাকী মানে ফিল্ম ডাইৰেক্টৰে হয় আৰু সৰু সুৰা বৰ বেছি মানে ডাঙৰ তেনেকে নহয় এই মই নতুন নতুন মুভি বিলাকৰ এতিয়া মানে যোনবিলাক এতিয়া তোমালৈকে চাই আছা ধৰা এই অঁ বহুতখিনি মই এনেকে কৰিছোঁ কেতিয়াবা কৰিছোঁ এই অঞ্জনাখন কৰিছোঁ তেনেকে আৰু আছে জানমনিখন কৰিছোঁ তেনেকে মই তুমি তোমাক মই মানে হেৰি নাটক এখনত দেখিছিলোঁ বৈদেহী নাটকখনত কৰিছিলা চাগে হয় ন

অঁ হয় হয় অসীম চাৰে শিকাইছিলে নিকি বাৰু

গতিকে মানে মই আৰু মই তোমাৰ অভিনয়বিলাক মানে সঁচাকে ক'বলৈ গ'লে ভাল পালোঁ মানে সেইটো কাৰণে এতিয়া মই নতুনকৈ অঁ মই নতুনকৈ কাঞ্চন বুলি কয় এখন নতুনকৈ মানে হেৰি

ত' কৰিয়ন এনেকুৱা কৰিয়ন চিনেমাবিলাক ড্ৰামাবিলাকত ধৰা এনেকেইতো ৰোলবিলাক কৰেৰে ন তাহাঁত গতিকে আমি চাই কৰিয়ান ড্ৰামাবিলাক ভাল পাওঁ

কিন্তু গতিকে মানে এই নাটকখনৰ পৰা মানে মই ভাবিছোঁ যাতে আমি এই সমাজখনক কিবা এটা মিলাবলৈ পাৰিম মানে গতিকে তোমাক মই ল'ম বুলি ভাবিলোঁ কাৰণ তোমাৰ বৈদেহী নাটকখনত তুমি যোনটো ৰ'ল কৰিছা

এইটো মইতো ধৰি লোৱা তুমি এমাহটো কৰিবই লাগিব হাঁ এমাহ তুমি বেলেগত ক'তো হয় তুমি বেলেগত ক'তো কাম ল'ব নোৱাৰিবা ঠিক আছে মানে আমাক সম্পূৰ্ণ টাইম দিব লাগিব

গতিকে মানে এক মাহ ধৰি লোৱা হয়তো এক মাহৰ নেলাগিবও পাৰে বা হয়তো এক মাহতকে অলপমান দুদিনমান বেছিও হৈ যাব পাৰে গতিকে মই

হয় হয়

গতিকে চাওঁচোন আমাৰ কিমানখিনি নো আগবাঢ়ে গতিকে অঁ

অঁ গতিকে অঁ গতিকে মানে হেৰি মই তেনেহ'লে তোমাকেই ফিক্স বুলি ভাবি লওঁ নে বাৰু খালি তুমি আমাক এগ্ৰিমেণ্ট এখন চাইন কৰি দিব লাগিব যাতে এক মাহ তুমি আমাক সময়টো দিব লাগিব ঠিক আছে অঁ মানে কি হয় বহুতে কি কৰে আধেতে মই নোৱাৰিম আৰু এনেকে মোৰ পঢ়া আছে বহুতে মানে মই আগতে তেনেকে কৰিছোঁ ওলাই দিব বিচাৰে ত' তেনেকে মানে

ত' তুমি এইটোৱে মোৰ নাম্বাৰ গতিকে তুমি মোক মই তোমাক কাইলে ফোন এটা কৰিম তুমি আমি

মা দেউতা যোন হ'ব তেওঁলোককো মই তোমাৰ গোটেইখিনে কাইলে তোমালোকৰ ঘৰলৈ এপাক যাম আমি কথাখিনি পাতি ল'ম ঠিক আছে তোমাৰ মাহঁতকো মই কথাটো বুজাই দিম ঠিক আছে বাৰু হ'ব দিয়া তেতিয়হ'লে কাইলৈ লগ পাম দেই হ'ব অঁ